মই পোহনীয়া জন্তু ভাল পাওঁ আমাৰ ঘৰত কুকুৰা হাঁহ ছাগলী গৰু কুকুৰ ব্ৰইলাৰ আদি আছে এখন ডাঙৰ ব্ৰইলাৰ ফাৰ্ম আমি চলাই আছোঁ আৰু এই ফাৰ্মখনত ময়েই চোৱা চিতা কৰোঁ ব্ৰইলাৰ সমূহক দানা পানী দি ইহঁতৰ মাত শুনি বহুত আনন্দ লাভ কৰোঁ কুকুৰ এটা আছে কুকুৰটোৱে বন্ধু বান্ধৱৰ দৰে মই য'লৈ যাওঁ পিছে পিছে যায় আৰু মই ক'ৰবালৈ গ'লে আগবঢ়াই থৈ আহেগৈ আৰু ছাগলীসমূহক যদি বেলেগ কুকুৰে আমনি কৰে সি আহি খেদি আনি ঘৰত সুমুৱাই থৈ যায়হি আৰু মই বেয়া পোৱা এটা জীৱ জন্তু হৈছে মেকুৰী মেকুৰীটো মই অতিকৈ বেয়া পাওঁ সি খোৱা বস্তু লুৰুকি থাকে আৰু মানুহৰ গায়ে গায়ে গৈ লাগি ফুৰেগৈ আৰু ভাত খোৱা সময়ত মেও মেও কৰি লেও সেও কৰি ইটো ভৰি তলে সিটো ভৰি তলে ঘূৰি ফূৰে সেইবাবে মই তাক ভাল নাপাওঁ